হেল্ল' অঁ অঁ অ' কি এই সতৰা সত্ৰ যোৱাৰ কথা আছিল নহয় অঁ কি হ'ল পিছে গাড়ী ঠিক হ'ল নেকি কাৰ গাড়ী ঠিক কৰিলি অঁ ভাৰা বাপৰে বহুত লৈছে দেখোন য়ে অঁ অঁ অঁ আমাৰ হেৰি মাহঁতো যাব বোলে বাকী গাঁৱৰ কেইটামান যাব কেইটামান তিনিটা যাব বোলে অঁ অঁ আমাৰ মা যাব এখেত যাব দেউতা যাব তেনেকৈ যাম আৰু মই বোলো আকৌ তই যায় নেকি এৰি থৈ সেইকাৰণে মই সুধোঁ বোলো গাড়ী চাড়ী কেনেকুৱা কথা বতৰা অঁ অঁ অঁ আমিকেইটা যামেই বাৰু পিছে যোগাৰ পাতি কৰিছা

অঁ অঁ অঁ অঁ

অঁ অঁ অঁ নাই নাই ই আকৌ মোক পিছত আকৌ এৰি থৈ যাও নেকি পাহৰিব পাৰা সেইকাৰণে মই বোলো লগ ধৰোঁ তোক এৰি থৈ নাযাবি আকৌ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ একো নাই দে হ'ব দে ফিক্স কৰ আৰু অঁ অঁ দে দে